ইনে সকলোৰে লগত ভাত আহাৰ গ্ৰহণ কৰি ভালেই লাগে মানুহ ঘৰৰ মানুহৰ লগত একেলগে বহি খাই বৰ ভাল লাগে আৰু মই বন্ধু বান্ধৱী সচৰাচৰ মই ৰাতি ৰাতি বেছি মানে মাতি পেলাই আহাৰ আহাৰ খুৱাইছোঁ ৰাতি আলহীক আমন্ত্ৰণ কৰি পেলাই মই ৰাতি খুৱাইছোঁ বহুতকে আৰু ৰাতি মানে আমাৰ ভাত খাবলে আলহী থাকেই ঘৰত আৰু একেলগে খালে ভালেই লাগে সকলোৰে লগত দেখা দেখিকৈ খালে আৰু ৰাতি ই খাবলৈ আহিলে আমন্ত্ৰণ কৰি অহা আলহীক ৰাতি খা খুৱাবলৈ আহিলে খাবলৈ আহিলে মই ধুনীয়াকৈ ৰান্ধি বাঢ়ি মানে বনাওঁ মাছৰ আঞ্জায়ে হওক বা মাংসৰে হওক আৰু এনেকে চালাদ এনেকৈ ভাজি চাজি এনেকৈ পাপৰ চাপৰ আদি কৰি বহুতখিনি মানে ব্যঞ্জন বনাওঁ আৰু আৰু আলহীবোৰো আহি পেলাই খাই ভালেই পায় ধুনীয়াকৈ খাই তৃপ্তিৰে আৰু খুজি পেলায়ো লয় ভাত তেতিয়া মানে আৰু বেছি ভাল লাগে কয় আজি বৰ ধুনীয়া লাগিছে খাই বুলি কয় যে তেতিয়া মানে বহুত ভাল লাগে আৰু ইমান কষ্ট কৰি ৰান্ধো যে মানে শলাগিলে মানে বহুত ভাল লাগে আৰু ভাল হৈছে বুলি ক'লে আৰু এনেকৈ বিয়াৰ বিয়া বিয়া খাবলৈ গ'লে যেতিয়া বিয়া খাবলৈ যাওঁ তেতিয়া মানে বহুত মানুহ পাওঁ তাত ভাত ভাত আজিকালিতো ভাতেই দিয়ে বিয়াবিলাকত ভাত দিয়ে খাবলৈ তাৰমানে খাই ভালেই লাগে বহুত মানুহৰ মাজত যেতিয়া ভাতটো খোৱা হয় বহুত ভাল লাগে মানে আৰু লগৰ বন্ধু বান্ধৱীক লগ পাওঁ আৰু ধুনীয়াকৈ কথা চথা পাতোঁ আৰু বহুত দিনৰ মূৰত যেতিয়া মিতিৰ কুটুমবোৰ লগ পাওঁ বিয়া সবাহলৈ গ'লে তেতিয়া মানে বহুত ভাল লাগে আৰু নিজৰ ক'বলৈ কথাখিনিও মানে বহুত কথা পাতিব পাৰু অন্তৰৰ পৰা বহুত দিনৰ মূৰত লগ পোৱাৰ কাৰণে আৰু ভাত আৰু একেলগে খাই পেলাই যেতিয়া আমি একেলগে খাওঁ বহোঁ টেবুলত খাবলৈ লওঁ তেতিয়া মানে আৰু বেছি ভাল লাগে যে আ আজিয়ে খাইছোঁ আৰুতো নাপাওঁ তেনেকুৱা হিচাপত মানে আৰু বহুত দিনৰ মূৰত খাইছোঁ তেনেকুৱা বহুত ভাল লাগে আৰু আমাৰ ঘৰত যেতিয়া আলহী আহে আলহী আহিলে আমাৰ ঘৰত ভালেই লাগিব মানুহবোৰে ভালেই পায় আলহী আহিলে আলহী ঘৰত আহিলে এনেও মানুহবোৰ বহুত ভাল পায় আলহীক শুশ্ৰূষা কৰি ভালেই লাগে আৰু আৰু বয় বস্তুবোৰ ৰান্ধনিশালত বনায়ো ভাল লাগে ধুনীয়াকৈ চাহ তাহ দি পেলাই আৰু মাংস ভাত এনেকৈ বনাই কৰি আৰু বিভিন্ন আৰু বিভিন্ন ধৰণৰ ব্যঞ্জন বনাইয়ো ভাল লাগে মানে খুৱাবলৈ পালে বহুত ভাল লাগে আৰু